মাছ ধৰাৰ সময়ত সাধাৰণতে মই কিছুমান কৌশল অৱলম্বন কৰোঁ নকৰা নহয় বাৰু কথাটো হ'ল প্ৰথমে আমি কিছুমান সঁজুলি ব্যৱহাৰ বা যোগাৰ কৰি ল'ব লাগিব যেনে খেয়ালি জাল পল জাকৈ এইবিলাক ইত্যাদি আমি মাছ মৰা জেগাত লৈ যাব লাগিব আৰু প্ৰথমে আমি তাত গৈ পিনে মাছ মৰা জেগাটো ধুনীয়াকৈ মেটেকা চেটেকা মেটেকা পুনী আদি গুচাই যদি পানী বেছি আছে জোখতকৈ তাৰ পৰা আমি মটৰ লগাই পানীটো সিঁচি আমি মাছটো ধৰিব পাৰোঁ তেনেকৈ ধৰিলে মানে পদ্ধতিটো অলপ সহজ হৈ যায় আৰু আমি তেনেকৈ তাত ধৰিব পাৰোঁ সাধাৰণতে আমাৰ মাছ ধৰা পছ প্ৰক্ৰিয়াটোত প্ৰায় তিনিৰ পৰা চাৰি ঘণ্টাৰ প্ৰয়োজন হয় সময়ৰ প্ৰয়োজন হয় কিন্তু এটা কথা ভাল আমি য'ত মাছ ধৰোঁ তাতে মানে আমাৰ বেপাৰীসমূহো গৈ পিনে আমি তাতে মাছটো বিকি দিব পাৰোঁ সেইটো সুবিধা হয় কিছুমান টেকনিক মানে হ'ল বহুত ডাঙৰ ডাঙৰ আঠুৱা আঠুৱা গোটেই ফিচাৰীটোত বা নদীখনত ইটো মূৰৰ পৰা সিটো মূৰেদি টানি মাছটো উঠোৱা হয় বহুত ডাঙৰ ডাঙৰ জাল থাকে খেয়ালি জাল বৰ জাল ইত্যাদিসমূহ দঙা যায় সাধাৰণতে প্ৰায় মাছ অহা দেখা যায় ডাঙৰ ডাঙৰ ইত্যাদি এইসমূহ মাছ আমি বিক্ৰী কৰি পাওঁ পইচা পাওঁ নদীত অতিবাহিত কৰোঁ বহুত টাইম আগতেতো আমি নাও লৈ যাব লাগে নাওতে জাল পাতোঁ জাল লৈ যাওঁ লাঙি জাল লৈ যাওঁ ইমূৰৰ পৰা সিমূৰলৈ দুখন নাৱৰ মাজৰ যিটো গেপ থাকে সেই গেপটোত পাতোঁ ইফালৰ পৰা সিফালে নাওখন আনিলে জালখন দাঙিলে তাত মাছ আহে কিছুমান আমি তেনেকৈও ধৰোঁ নদীৰ মাজত গৈয়ো মাছ মাৰোঁ জাল লৈ যাওঁ জালত নাও জাল লৈ যোৱা যায় তেনেকৈ মৰা যায় ইত্যাদি আৰু